হেল্ল' কোনে ক'লে অঁ কওক কওক অঁ হয় কওক অঁ অঁ আমি বাৰু অঁ চবজি লৈ আছো বাৰু তেনেকৈ হেৰি আপোনাৰ বিলাহী এতিয়া পঞ্চল্লিছ টকা হৈ আছে অঁ দাংবদী আপোনাৰ ষাঠি টকা পাইছেগৈ অঁ আৰু কিবাকিবি চবজি খেতি কৰে নি অঁ আমি বাৰু সকলো ধৰণৰে চবজি লওঁ

অঁ আপুনি দিওঁ বুলি ক'লে সেইবোৰো দিব পাৰে আৰু আপোনাৰ ৰঙালাও হ'ল কেজি চল্লিছ তাৰপৰা তিয়ঁহৰ ত্ৰিছকৈ লৈ আছো অঁ দাম ভাল বাকীবোৰতকৈ অলপ দামটো ভালে দি আছো বাৰু অঁ অঁ চিন্তা কৰিব নালাগে আমাৰ আমাৰ দামবোৰ বাৰু ভালে হয় অঁ তাৰপৰা আপুনি বেলেগক আৰু ল'বলৈ দৰকাৰ নাই আমাকে যদি দিয়ে আমি আমি আপোনাৰ মালটো মানে বস্তুখিনি গোটেইখিনি আনিব পাৰিম লোদ আপুনি আপোনাৰ যেতিয়াই হয় আমাক ফোন কৰি দিলেই হ'ব আমি গৈ লৈ আহিমগৈ অঁ কোনখিনিত ক'লে আপোনালোকৰ ঠিক আছে বাৰু আমি যাম এই ফোনো কৰিম আপোনাক সেই সময়তে আপুনি ঘতে থাকিব নহয় অঁ হৈ যাব বাৰু আমি মানুহ লৈ যাম পেকিং চেকিং কৰাই উঠাই লৈ আহিম ঠিক আছে দিয়ক